আপুনি দিশান্তৰ মা নেকি অঁ আপোনাৰ ল'ৰাই পৰীক্ষাত বহুত বেয়া নম্বৰ পাইছে নহয় আপুনি কিবা কি কৰি থাকে আপোনালোকে ঘৰত শিকাইনে নিশিকাই সিটো বহুত বহুত বেয়া নম্বৰ পাইছে

অঁ টিউচন ঘৰত শিক্ষা শিকাব লাগে অঁ মবাইল চবাইল চাব দিব নালাগে